এই ৰিচেণ্টলি মই হ'ল কেইদিনমান ড্ৰেছ নে ড্ৰেছ এটা দিছিলোঁ কুৰ্তি দিছিলোঁ একেলগে মানে বহুতখিনি বস্তু অৰ্ডাৰ দিছিলোঁ দূৰ্গা পূজা বুলিয়ে দিছিলোঁ অৰ্ডাৰখিনি প্ৰথমতে সোনকালে দিলোঁ কাৰণ পূজা বুলি বহুত ডেলিভাৰী থাকে ন অলৰেডি ত' ভাবিছিলোঁ সোনকালে পাম যদি সোনকালে আগতীয়াকৈ দিওঁ অৰ্ডাৰটো তাৰপাছত কি হৈছে আহিলে দুটা তিনটামান পাৰ্চেল তাৰে পৰা এটা দুটা পচন্দ হ'লে কিন্তু মেক্সচিমাম ৰিটাৰ্ণেই দিলোঁ আৰু ৰিটাৰ্ণ দিওঁতে কি কৰিছে ৰিটাৰ্ণ দিলেতো পইছা যোনখিনি ৰিটাৰ্ণ আহিব লাগে সেইখিনিতো ৰিটাৰ্ণ ফুল পেমেণ্ট হয় কিন্তু কি কৰিছে চব পাৰ্চেলৰ পৰা পঞ্চাছ টকা পঞ্চাছ টকাকৈ কাটি দিছে সিহঁতে মানে ৰিটাৰ্ণো কৰা নাই সেইটো চাৰ্জ কাটিছে এইটো আৰু কি কথা হ'ল আমি পাৰ্চেলটো লৈছোঁ আৰু পাৰ্চেলটো লোৱাৰ পিছত যদি পচন্দ নহয় কোৱালিটিটো তাতে সিহঁতে পইচা ডিডাক্ট কৰিবলগা কি কথা হ'ল এইটো অযুক্তিৰ কথা ন সেইকাৰণে মোৰ মানে অলপমান খঙো উঠিল সেইকাৰণে মই কাষ্টমাৰ এডজোকেটিভক ফোন কৰিলোঁ সিহঁতৰ ফোন কৰি কেনে এনেকৈ এনেকৈ মোৰ পাৰ্চেল কেইটাৰ যে ফিফ্টি ৰুপিজকৈ কাটিছে মই সেইটো প্ৰশ্ন সুধিলোঁ আৰু কিয় কাটিলে কাৰণ মোৰ যদি কোৱালিটিটো ভাল লগা নাই কাপোৰটোৰ কোৱালিটি যদি বেয়া আহিছে তেতিয়া মইতো অফকৰ্ছ মই বেয়া বস্তু এটা নাৰাখোঁ ন পইচা দি ৰাখিছোঁ যিহেতু ভাল বস্তুৱেই ৰাখিম তাৰপাছত সিহঁতে কৈছে নাই মেম আমি আজিকালি এনেকুৱা যদি পাৰ্চেলটো ৰিটাৰ্ণ কৰি দিয়ে এটা চাৰ্জ কাটোঁ এনেকৈ কৈছে সেইটো অযুক্তিৰ কথা পূৰা মোৰ তাৰপাছত বৰ খং উঠিলে মই ক'লো বোলো আপোনালোকে যে এইটো চাৰ্জ কাটিছে এইটো অলপ যুক্তিমতে হ'ব লাগে ন যদি মই ৰিটাৰ্ণ পাৰ্চেলটো কিবা ক্ষতি কৰিছোঁ কিবা কৰিছোঁ সেনেকুৱাটো একো নাই কৰা মইতো চব বস্তুখিনি আছেই অলৰেডি পাৰ্চেলটোত নেম টেগৰ পৰা বস্তু যোনখিনি টেগ থাকে চব এটেষ্ট আছিলে তথাপিও আপোনালোকেতো পইচা কাটিছে তাকো পঞ্চাছ টকাকৈ মোৰ তিনিটা পাৰ্চেলতে এনেকৈ পইচা কাটি দিছে সেইটোতো পূৰা ৰং কৰিছে আপোনালোকে সেইকাৰণে মানে মই সেনেকৈ কাষ্টমাৰ একজোকেটিভক ফোন কৰিছোঁ সিহঁতৰ মানে যিমানখিনি বস্তু আহে সেই ৱেবচাইটটোৰ পৰা মই সিহঁতৰ পৰা যেতিয়া অৰ্ডাৰ কৰোঁ প্ৰায় ভালেই নাহে অলপমান বাজেত ফ্ৰেন্দলী হয় পইচাটো অকণমান কম হয় কিন্তু তথাপিও মষ্ট অফ দা টাইম কি হয় বস্তুখিনি ইমান এটা ভাল নাহে কোৱালিটিটো কোৱালিটিটো বেয়া হ'লে আৰু কোনেও কিনিব নিবিচাৰে ন মই বহুতখিনি অনলাইন শ্বপিং কৰা হয় কিন্তু এই ৱেবচাইটটোত স্পেচিফিকেলি কমকৈ কৰোঁ কিন্তু যেতিয়াই কৰোঁ কিবা এটা বেয়া এক্সপিৰিয়েঞ্চ থাকেই মোৰ এক্সপিৰিয়েঞ্চটো ইহঁতৰ প্ৰতি ইমান এটা ভাল নাই সেইকাৰণে মই আজিকালি অৰ্ডাৰ নকৰোঁৱেই ইহঁতৰ পৰা প্ৰায়ভাগ কৰাই নাই বহুতখিনি দিন হ'ল কিন্তু লাষ্ট যেতিয়া কৰিছিলোঁ তাৰপিছৰ পৰা বন্ধই কৰিছোঁ মই এক্সট্ৰা অৰ্ডাৰ কৰি সিহঁতৰ পৰা বস্তু কিনা